সেইকাৰণে মোৰ গৰু পৰা বহুত লাভৱানেই হৈছোঁ বা তাৰ উপৰি ছাগলীও মই

বহুতখিনি চলাই থাকিবলগীয়া হয় মই ছোৱালী পঢ়োঁৱালো দুজনী ছোৱালী পঢ়োঁৱাইছো ডাঙৰজনী বি এ পাছো কৰোৱালো তেনেকুৱাবোৰ কৰিয়েই গৰু ছাগলী পুহিয়েই বহুতখিনি মানে লাভৱান হৈছোঁ গৰু ছাগলী পুহি তাৰ ওপৰত আৰু মুৰ্গী কুকুৰা আৰু হাঁহ আছেই ঘৰখন চলিব পৰাকৈ মই মানে পাই আছোঁ আৰু সেইবিলাক কৰিয়েই